অঁ নমস্কাৰ কওকচোন অঁ হয় আপুনি কোনে ক'লে অঁ অঁ অঁ ক'ত গৈছিলোঁ বাৰু বাইদেউ নাম্বাৰটো ছেভ নাই মানে পাহৰিছোঁ অঁ অঁ অঁ অঁ অঁ অঁ আপোনালোকে গ্ৰুপত গৈছিলে ন অঁ অঁ অঁ হয় নেকি বাইদেউ ফটোখিনি লাগিছিলেনেকি আপোনাক অঁ অঁ দি দিম বাৰু বাইদেউ হেৰি মই বিভিন্ন ধৰণৰ কামত ঘূৰি ফূৰো যে এই আৰু তেনেকে সময়ে মানে মিলা নাই আৰু পাহৰি থকাও হয় আৰু প্ৰায় ফটোবিলাক ধৰক একেই ধৰণে হয় যে দিম বাৰু মই যিমান পাৰোঁ সোনকালেই দিম আপোনাৰ বৰ বিশেষ জৰুৰী নহয় চাগে নহয় অঁ দিম বাৰু মই অঁ অঁ অঁ দিম বাৰু অঁ জানো জানো মই চবেই জানো ফটো এডিট ভিডিঅ' এডিট সকলোবোৰেই কৰোঁ বাৰু অঁ দিম বাৰু মই সোনকালে দিবলে চেষ্টা কৰিম বাৰু দেই অঁ পইচাটো ফটো প্ৰায় হৈছিল চাগে নহয় ন দুশখন মানেই হ'ব নহয় আপোনালোকৰ গ্ৰুপতো গ্ৰুপত মাৰিছিল নহয় পইচা পাঁচ হাজাৰমান লাগিব বাইদেউ আৰু যদি ভিডিঅ' এডিট কৰিব লাগে তেতিয়া আৰু অলপ বেছি লাগিব অঁ কিবা এটা কমাম বাৰু কিন্তু তথাপিও হেৰি ভিডিঅ' এডিট কৰোঁতে সময়ো যথেষ্ট লাগে যে সেইকাৰণে আৰু অঁ দি মই কিবা এটা কমাম বাৰু যিমান পাৰোঁ অঁ অঁ কেতিয়ালে ভাবিছে বাৰু যাম বুলি অঁ জানুৱাৰীত অঁ হেৰি বাইদেউ আপোনালোকে কোন তাৰিখে যায় সেইটো হেৰি আগতীয়াকে ক'ব তেতিয়া মই ক'ব পাৰিম আৰু যাব পাৰিমনে নোৱাৰিম নহ'লে মোৰ ধৰক হেৰি বিভিন্ন কাম থাকে যে বিয়াৰ কামো থাকে আকৌ ফটো শ্বুট কৰোঁ এইবিলাক থাকেই নহয় এই সেইবিলাকো থাকে যে তেতিয়া যদি তাৰিখ চাৰিখ মিলে তেতিয়া যাম আৰু আপুনি আগতীয়াকৈ ক'ব আৰু যদি মিলে মই যাম বাৰু

অঁ অঁ

অঁ বিয়াখনলৈ দুই তাৰিখে ন অঁ বিয়াখনলৈ যাব পাৰিম বাৰু হেৰি কি তুলনি বিয়া নে হেৰি বৰ বিয়া অঁ তুলনি বিয়া ন এই দিনতহে আৰু ন ৰাতি কিমান সময়লৈ থাকিব লাগিব অঁ বাৰটা মানলৈকে থাকিব লাগিব ন অঁ অহা কাইলৈ ন হেৰি কাইলৈ যাব নোৱাৰিম চাগে দেই মোৰ বেলেগ

অঁ অঁ বিয়া

হ'ব বাৰু অঁ অঁ সেইটো হ'ব বাৰু অঁ অঁ হ'ব বাৰু হেৰি আপুনি এই অঁ এই ফটোখিনিৰ কাৰণে হেৰি পে'মেণ্টটো আপুনি অকণমান আগতীয়াকে কৰি দিব যিহেতু হেৰি মোৰ লগত আৰু মানুহ থাকে যে আৰু সিহঁতকো দিবলগীয়া হয় বেলেগ বেলেগ সেইকাৰণে মানে অকমান এডভান্স দিলে ভাল হয় আৰু আপুনি যিমান পাৰে সোনকালে দিবলে চেষ্টা কৰিব তেতিয়া অঁ হেৰি মোৰ চিনাকি আছে বাৰু বেলেগ মই কথা পাতি চাম আপোনাক কথা পাতি পেলাই মই জনাম বাৰু হেৰি পাৰিব নে নোৱাৰে আপোনাৰ এইটো নাম্বাৰতে ফোন কৰিলে আকৌ পাম নহয় অঁ মই ফোন কৰিম লগৰ কেইজনক যদি সিহঁতি পাৰোঁ বুলি কয় মই ক'ম বাৰু আকৌ আপোনাক যদি হয় অঁ অঁ ভালেই আপোনাৰ ভালনে অঁ আপুনি হেৰি কৰিব এই আপোনাৰ এই পে'মেণ্টটো পঠাই দিব মই ফোন নাম্বাৰ এটা দিম সেইটোতে পঠাব আপুনি তেতিয়া আৰু মোৰ সুবিধা হ'ব মই যিমান পাৰোঁ সোনকালে পঠিয়াম বাৰু আপোনাৰ ফটোখিনি এডিট কৰি পেলাই অঁ হ'ব বাৰু হেৰি অঁ অঁ ভালে ভালে হেৰি অঁ ৰাখিছোঁ দিয়ক অঁ